মৰাণ অঞ্চলত আমাৰ কি কি পিঠা বনোৱা হয় মই সেই বিষয়ে ক'বলৈ লৈছোঁ আমাৰ ইয়াত বিশেষকৈ বনায় প্ৰথমতে আমি বনাওঁ তেল পিঠা তাৰপিছতে তিল পিঠা তাৰপিছতে তেল পিঠা তিল পিঠা তাৰপিছতে হৈছে এইবিলাক কি কয় পাতত দিয়া পিঠা ভুৰভুৰি পিঠা ইডলি পিঠা এইবিলাক আমি আৰু লগতে বনাওঁ পকা মিঠৈ তাৰলগতে বনাওঁ লস্কৰা নিমকি আৰু কে'ক এইবিলাকে আমি ইয়াত বনাওঁ তাৰ ৰেচিপিখিনি পিঠা কেনেকৈ বনায় মানে তিলপিঠা কেনেকৈ বনায় মই সেই বিষয়ে ক'বলৈ লৈছোঁ তিলপিঠা বিশেষকৈ আমি প্ৰথমতে কি কৰোঁ চাউলখিনি অলপ তিয়াই থওঁ প্ৰায় দুই তিনি ঘণ্টামান আমি তিলপিঠা বনাবৰ কাৰণে চাউলখিনি তিয়াই থওঁ তিয়াই থোৱাৰ পাছত যেতিয়া চাউলখিনি কোমল হ'ব তেতিয়া আমি মানে এটা মিক্সি নাইবা মিক্সি নাইবা আমি উড়ালত খুন্দি লওঁ খুন্দি লোৱাৰ পাছত তাৰপিছত কি কৰোঁ যেতিয়া পিঠাখিনি সম্পূৰ্ণ খুন্দা হোৱাৰ পাছত আমি এটা মানে চ গামলাত চাল্ চালনিয়ে চালি লওঁ আৰু চালি লোৱা পাছত পিঠাটো যাতে হাৱাটো নাযায় তেনেকৈ আমি ভালকৈ এটা ছচৰ মুখনি আমি ঢাকি লওঁ ঢাকি থওঁ তাৰপাছত কি কৰোঁ আমি এখন টাৱা লওঁ টাৱাখনত গেছত বহাই লওঁ গেছত বহাই লোৱাৰ পাছত যেতিয়া টাৱাখন গৰম হ'ব তেতিয়া আমি কি কৰোঁ এইটো তিল লওঁ তিলৰ লগত গুড় সানি লওঁ নতুবা যেতিয়া আমি তিলপি বা নাৰিকল মানে নাৰিকল পিঠা বনাবলৈ হ'লেও নাৰিকল অলপ মানে ৰুকি লওঁ ৰুকি পিনে ভাজি লওঁ ভাজি পিনে তাত মানে চেনি ইলাচি লং এইবিলাক মিহলি কৰি আমি ভালদৰে বনাব পাৰোঁ তিলপিঠা হ'লে আমি কি কৰোঁ বিশেষকৈ গুড় আৰু তিলখিনি তিলখিনি প্ৰথমতে ভাজি লওঁ ভাজি লোৱাৰ পাছত আমি মানে কি বুলি কয় ভাজি লৈ তাৰপাছত যেতিয়া নেকি ভজা হ'ব তেতিয়া আমি তাক মিক্সিত গুড়ি কৰি লওঁ আৰু গুড়ি কৰি লোৱাৰ পাছত গুড় দি গুড় দি সানি ভালকৈ মিহি কৰি লওঁ তাৰপাছত টাৱাখন পাতি লাহেকৈ পিঠাখিনি মেলি পিনে আমি তাত মানে তাৰ অলপ তিল অলপ মানে মাজতে হাতেৰে আঙুলি ঘূৰাই লওঁ কিছুমানে সেইটো চামুচেৰেও বুলায় কিন্তু মই আমি কিছুমানে হা হাতেৰেও বুলায় সেইটো কাৰণে আমি তাত মানে দি তিলপিঠা দি দীঘলীয়াকৈ দি পিনে পিঠা কৰি পিনে দীঘলীয়াকৈ মানে হেৰি কৰি কৰি মোটোকাই মোটোকাই আনি আনি দীঘল কৈ পেলাওঁ তেনেকৈয়ে আমি তিলপিঠাটো বনাওঁ তাৰপিছতে তেলপিঠাটো কি কৰোঁ তেলপিঠা বনাবলৈ হ'লে আমি প্ৰথমতে চাউলখিনি তিয়াই ল'ম তিয়াই লৈ মিক্সিত খুন্দি লওঁ খুন্দি লোৱাৰ পাছত কি কৰোঁ যেতিয়া কি বোলে খুন্দা হৈ গ'ল তাৰপিছত আমি হয়টো চেনিও দিব পাৰোঁ গুড় দিব পাৰোঁ নিমখো দিব পাৰোঁ মানে আমি নিমখ দিয়া পিঠা হ'লে নিমখ দিম গুড় দিয়া পিঠা হ'লে গুড় দিম আৰু মানে চেনি দিয়া পিঠা হ'লে তেনেকৈ মানে আমি প্ৰথমতে পানীখিনি চাউলখিনি মানে গুড়ি কৰি লৈ পিনে তাত পানী সানি লওঁ তাত গুড় মানে সেই কৰি সানি লওঁ সানি দিয়া পিছত তাৰপিছত যেতিয়া সানি অলপ দেৰি থৈ যাওঁ থোৱাৰ পাছত আমি কি কৰিম তাপা কেৰাহীত মানে গেছত বহাই ল'ম কেৰাহীটোত কেৰাহীটোত বহায় লৈ পিনে গেছত মানে তেল দি নাই তেলো দিব পাৰোঁ ৰিফাইনো দিব পাৰোঁ তেনেকৈ আমি পিঠাখিনি মানে হেৰি কৰি পিনে এটা এটাকৈ মানে কৰি কৰি আমি গোল গোল কৰি তাত কেৰাহীত দিলে সেইটো আমাৰ তেলপিঠা হয় তাৰপিছতে এইবাৰ আহিলোঁ ভুৰভুৰি পিঠা পিঠাখিনি ভুৰভুৰি পিঠা মানে এইটো কি বুলি কয় এখন কেৰাহীত আমি কি কৰোঁ পিঠাখিনি যেতিয়া অলপ গুলি লওঁ গুলি লোৱা পাছত যেতিয়া মানে একেবাৰে হেৰি হ'ব নহয় কেৰাহীটো গৰম কৰি লওঁ গৰম কৰি লোৱাৰ পাছত তাক মানে আমি দি দিওঁ দি দি যেতিয়া নেকি অলপ ঢাকন দিওঁ তেতিয়া মানে গোটেই পিঠাটো মানে ফুট ফুট নিচিনা উঠি আহিব উঠাৰ পাছত মানে আমি ঢাকনি খনে ঢাকি দিওঁ তাৰপাছত মানে অলপ আধা ঘণ্টা বা আধা ঘণ্টা নহয় খুব বেছি পাঁচ মিনিট হে পাঁচ মিনিট ঢাকি তাৰ আকৌ লৰাই দি তেতিয়া সেইটো বস্তু ভুৰভুৰি পিঠা আৰু আৰু এটা পিঠা আছে সেইটো পিঠা হৈছে নাঙল ধোৱা পিঠা নাঙল ধোৱা পিঠাটোক কি বোলো আমি যেতিয়া পানীখিনি মানে পিঠাখিনি খুন্দি লওঁ পিঠাখিনি যেতিয়া খুন্দি লোৱাৰ পাছত কি কৰোঁ আমি মানে ভালকৈ সানি ল'লোঁ সানি দিয়া পাছত এটা বতোৱাত লওঁ বতোৱা লোৱা পাছত বতোৱাটোত মানে অলপ পানী গৰম কৰোঁ আৰু পানী গৰম কৰি পিঠাৰ লাড়ুটো পানীখিনিত ডুবাই দিওঁ আৰু গেছত বহাই দিওঁ খুব বেছি আধা ঘণ্টাৰ পাছত যেতিয়া মানে পিঠাটো দাঙি দিম সেইটো হৈছে আমাৰ নাঙল ধোৱা পিঠা তাৰপাছত এতিয়া আহিলে লস্কৰা লস্কৰা আমি কেনেকৈ বনাওঁ প্ৰথমতে আমি মানে নাৰিকলটো মিক্সিত ৰুকি লওঁ ৰুকি লোৱাৰ পাছত আমি কি কৰোঁ অলপ তাত চেনি মিহলাই লওঁ মিহলাই পিনে আমি কি কৰোঁ গেছত কেৰাহী লওঁ কেৰাহী লৈ পিনে ভাজি থাকোঁ ভাজি ভাজি যেতিয়া পিঠা লস্কৰাখিনি আঠা হ'ব তেতিয়া আমি কি কৰোঁ লাডু লাডু কৰি সানি লওঁ সেইটো হৈছে আমাৰ লস্কৰা আৰু লস্কৰা তাৰপাছতে এইবাৰ আহিলে আমাৰ পকা মিথৈটো পকা মিথৈ আমি কেনেকৈ বনাব পাৰোঁ অলপ পিঠাখিনি লওঁ পিঠাখিনি লৈ পিনে তাৰমানে হেৰিয়াত কেৰাহীত মানে অলপ গুড় লওঁ গুড়খিনি যেতিয়া কেৰাহীটো গৰম হ'ব তেতিয়া আমি গুড়খিনি তাত গলাই দিওঁ গলাই দিয়া পাছত যেতিয়া নেকি ফুট ফুটকৈ ভাৱ এটা আহিব তেতিয়া আমি তাত পিঠাখিনি মানে দি দিওঁ আৰু মানে লৰাই থাকোঁ লৰাই থাকোঁ যেতিয়া জুতিটো হৈ যায় তেতিয়া আমাৰ তেতিয়া আমি তাক মানে পিঠাখিনি তাত দি লাড়ু লাডু বনাই পিনে এটা এটা কৰি মানে আমি সেইটো হৈছে আমাৰ পকামিথৈ